কলা বুলি ক'বলে গ'লে যিখিনি মানুহে ক্ৰিয়েটিভ হয় সৃষ্টিমূলক কাম কৰি যায় জীৱনত ধৰক আৰ্ট হওক ছবি অঁকা গান গায় কিছুমানে মানুহে সেইবোৰ মানুহ মানে সমাজখনলৈ অৱদান আগবঢ়ায় যিমান চাকৰিয়াল মানুহ নাথাকক কিয় সমাজখনত তেওঁলোকতো নিজৰ নিজৰ কৰ্মৰত অৱস্থানত থাকে ধৰক চ' সমাজখনলৈ ইমান সময় দিব নোৱাৰে কিন্তু যিবোৰ মানুহ ক্ৰিয়েটিভ বা কলা কলাত্মক হয় তেওঁলোকে মানে সমাজখনৰ লগত জড়িত হয় থাকে যিকোনো এটা অনুষ্ঠানত ধৰক বিহু ফাংচন হ'ল বিহু মেলা তেনেকুৱা যি হওক ধৰ্মীয় অনুষ্ঠান সেইবোৰত যিবোৰ বাদ্যযন্ত্ৰৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকে একেৰাহে অনবৰতে লাগি থাকে অহৰহ ভাৱে চ' মই ভাৱোঁ মানুহক কলা লাগে জীৱনত নিজকে পৰিচয় দিব দিয়াৰ ক্ষেত্ৰতো সহায় কৰে কলায়ে মানুহক আৰু সমাজখনৰ উন্নতিতো সহায় কৰে